হয় হয় হয় কি কয় মাজুলী আচলতে ৰেড ৰেড ফটোগ্ৰাফী কৰিবৰ কাৰণে খুব উপযুক্ত জেগা ইয়াতে আপোনাৰ বহুত সুন্দৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ আছে বিশেষকৈ মানে ব্ৰহ্মপুত্ৰ নদীৰ অঞ্চলত আৰু লুইতৰ পাৰত বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা অঞ্চল আছে সেইসমূহত গৈ ফটোগ্ৰাফ তুলিবপৰা যাব আৰু দৰিয়া দলঙৰপৰা আপুনি ছানছেটৰ কমলাবাৰী আৰু গড়মূৰৰ মাজত ছানছেটৰ কাৰণে খুব ভাল ফটো ইয়াত উঠাবপৰা যায় আৰু লগতে বিভিন্ন অঞ্চল আছে মিচিং বসতিপ্ৰধান যিবিলাক অঞ্চল আছে তাত মানে মিচিং গাঁওবিলাকৰ মাজত জনজাতীয় যি জীৱন নিৰ্বাহৰ কথা আছে তাতো আপুনি ফটো উঠাব পাৰিব আৰু ৰিজৰ্টবিলাক আছে ৰিজৰ্টবিলাকতো ফটো উঠাব পাৰিব সত্ৰসমূহ আছে সত্ৰসমূহত গৈ পেলাই কমলাবীৰ সত্ৰ আউনী আটী সত্ৰ আদি বিভিন্ন সত্ৰ আছে সত্ৰসমূহত গৈ পেলাই ফটোগ্ৰাফ ল'বপৰা যাব আৰু আৰু মানে ধুনীয়া ইয়াত বহুত জেগা আছে তেনেকুৱা ফটো তুলিবপৰা সেইবিলাকত গৈ ফটো মাৰিবপৰা যাব হয় এই ফোন নাম্বাৰত ফোন কৰিলেই আমি গৈ পাম আপুনি য'ত থাকে আমি তাৰ লোকেশ্যন দি দিয়াৰ লগে লগে আমি গৈ পাই যামগৈ গৈ আপোনাৰ লগত আমি যোগাযোগ কৰি পেলাই আপুনি কেনেকুৱা ধৰণৰ পচন্দৰ ফটো মাৰিব কি কৰিব সেই সম্পৰ্কে আমি কথা পাতি আৰু ক'ত ফুৰিব কি কৰিব আমাৰ এজন ফটোগ্ৰাফাৰ আপোনাৰ লগত থাকিব তেতিয়া যদি আপোনালোকে নৈপৰীয়া নৈৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্যৰ যদি ফটো তুলিবলৈ হ'লে নৈপাৰলৈ যাব লাগিব বা মানে তেনেকৈ যলৈ যিসমূহ মানে পক্ষী বিচৰণ চলি আছে তেনেকুৱা প্ৰাকৃতিক পৰিৱেশত যাব পাৰিব আৰু যদি সত্ৰসমূহৰ ফটো লাগে ধৰ্মীয় অঞ্চলত তেতিয়াহ'লে সত্ৰবিলাকত যাব লাগিব সত্ৰবিলাকত ধৰি লওক বিশেষকৈ আউনী আটী দক্ষিণপাত আৰু মুখাশিল্পৰ লগত যদি ফটো লাগে তেতিয়াহ'লে আপোনালোকে চামগুৰি সত্ৰ আহিব লাগিব চামগুৰি সত্ৰত ফটো তুলিব পাৰিব সেইটোৱে সেই তেনেকুৱাবিলাকেই আছে

অঁ নাই এতিয়া বৰ্তমান সময়ত পৰিভ্ৰমী চৰাইৰ আহিব সময় আৰম্ভ হৈছেহে এতিয়ালৈকে যথেষ্ট চৰাই ইয়াত আহি পোৱাহি নাই কিছুদিনৰ পিছতহে সেই সময়খিনি আহিব আচলতে তথাপিও যিখিনি আমাৰ লোকেল বাৰ্ডছ আছে সেইখিনি চাবৰ কাৰণে আপুনি বিভিন্ন জলাহ অঞ্চল আছে বিল অঞ্চল আছে সেইবিলাকত আপোনাক যদি যায় তেতিয়া তাত তাৰ মানে বিভিন্ন থলুৱা চৰাই আপোনালোকে দেখা পাব কিন্তু পৰিভ্ৰমীৰ চৰাই যিটো বতৰ সেই বতৰটো এতিয়ালৈকে অহা নাই কিছুদিনৰ পিছতে সেই ছিজনটো ষ্টাৰ্ট হ'ব নহয় নিশ্চয় আপুনি যেতিয়াই আহি ফোন কৰিলে আমাৰ আপোনাৰ লোকেশ্যনত আমি ফটোগ্ৰাফাৰ পঠাই দিম

হয় ঠিক আছে হ'ব হ'ব